হেল্ল' অঁ এইখন আপোনাৰ শিৱসাগৰৰ কেনন কেমেৰা দোকান হয় নেকি বাৰু অঁ আচ্ছা আচ্ছা কালি যে মই যে আপোনাৰ দোকানৰ পৰা কেমেৰা এটা যে লৈছিলোঁ যিটো আপোনাৰ দাম লৈছিলে পঞ্চাছ হাজাৰ সাতশ পঁয়ত্ৰিছ টকা সেই কেমেৰাটো মইতো আপোনাৰ দোকানৰ পৰা নি ৰাতিটো ঘৰতে থ'লোঁ থোৱাৰ পিছত ৰাতিপুৱা এই ল'ৰা ছোৱালীবিলাকে কৈছে নতুন কেমেৰা কিনিলে ফটো মাৰোঁ মই বোলো ঠিক আছে মাৰ ফটো মাৰিলোঁ আমি ফটো মৰাৰ পিছত দেখোঁন এই দুই তিনি কপিমান মৰাৰ পিছতে আপোনাৰ যে বেটেৰী ল' হৈ গ'ল কেলৈ ল' হৈ গ'ল এইটোতো তেনেকৈ আপুনি ইমান ফাল্টু বস্তু এটা দিব নালাগে নহয় দুখন তিনিখন ফটো মাৰোঁতেই যদি আপোনাৰ কেনন কেমেৰাটো যদি আপোনাৰ বেয়াই হয় তেতিয়াহ'লে সেই কেমেৰাটোতো কোনো অৰ্থ নাই আপোনাৰ কোম্পেনীৰ কোনো অৰ্থ নাই গতিকেলৈ এই কেমেৰাটো মই এতিয়া আপোনাৰ এই কেমেৰাটো আপোনাৰ মই চাৰ্জ দিলোঁ চাৰ্জটো আপোনাৰ ফুল চাৰ্জ হোৱা নাই ল' ল' দেখায় গতিকেলৈ আপোনাৰ বেটেৰী প্ৰডাকশ্যনো আপোনালোকৰ ইমান ল' টাইপৰ মানুহক এনেকৈ ঠগৰামী কৰিব নাপায় গতিকেলৈ শুনক শুনক গতিকেলৈ মই আপোনাৰ কেমেৰাটো এতিয়া লৈ যাম আৰু খুব বেছি আধা ঘণ্টাৰ পিছত মই ভাত খাই উঠি মই লৈ যাম শিৱসাগৰলৈ লৈ গৈ আপোনাৰ কেমেৰাটো কালি যিটো দামত দিছিলোঁ সেই দামটোত আপুনি মোক ৰিটাৰ্ণ ঘূৰাই দিব লাগিব এনেকুৱা আপোনাৰ দোকানৰ ফাল্টু কেমেৰা ৰাইজক নিদিব গতিকেলৈ এনেকুৱা ইমান পইচা লোৱাৰ পিছত আপোনালোকে কেমেৰাটো অন্ততঃ আপোনালোকে ভাল দিব লাগে গতিকে এনেকুৱা আপোনালোকে আপোনালোকৰ এনেকুৱা মানে দুই নম্বৰী বস্তু বিকাৰ কাৰণে আমি আপোনালোকক বেয়া পাইছোঁ আৰু কাষ্টমাৰৰ ফালৰ পৰা আপোনালোকক আমি ভাল নম্বৰ নিদোঁ যিহেতু আপোনাৰ কেমেৰাই বেয়া ভাল নম্বৰ পোৱাটো দূৰৰে কথা আপোনালোকৰ দোকানো আল্টিমেটলি এতিয়া বন্ধ কৰিবলৈহে ক'ম বুলি আমি ভাবিছোঁ কাৰণ মই আজি আপোনাৰ পৰা এটা কেমেৰা ললোঁ দুকপি মৰাৰ পিছতে আপোনাৰ কেমেৰাটো বেয়া কাইলৈ আৰু কোনোবাই কিনিব মোৰ ঘৰৰ ওচৰত তেতিয়াতো মই আপোনাকতো কিনিবলৈ নিদিম নহয় আপোনাৰ দোকানত যাবলৈ নিদিম গতিকেলৈ তেনেধৰণে আপোনাৰ দোকানৰ কাষ্টমাৰবোৰ কমতি হৈ হৈ যাব আৰু অৱশেষত আপোনাৰ দোকানখন চাব আপুনি আপোনাৰ দোকানখন আপুনি বন্ধ কৰিবই লাগিব যদি ভাল প্ৰডাক্ট মানুহক দিয়ে দিব আৰু যদি দিব নোৱাৰে আপুনি মোক পইচা সোনকালে ঘূৰাই দিব আৰু মইতো যামেই এতিয়া ভাত খাই উঠি আপোনাক মই কেমেৰাৰ পইচা মই মোৰ ৰিটাৰ্ণ যিমানত দিছিলোঁ সিমানতে আপুনি মোক ঘূৰাই দিয়ক অঁ গতিকেলৈ আপুনি চাওক মই এতিয়া আপোনাৰ মোৰ নাজিৰাটো কেমেৰা দোকান আছে মই নাজিৰাৰ পৰা নলৈ আপোনাৰ শিৱসাগৰ দোকানৰ পৰা ললোঁ শিৱসাগৰত আহি আপোনাৰ দোকানৰ পৰা ভাল বস্তু এটা ল'ম বুলিয়েই আগবাঢ়ি আহিছিলোঁ এই ল'ৰা ছোৱালীবিলাকে দুই তিনিকপি ফটো মাৰোঁতেই আপোনাৰ বাৰু বেটেৰী ডাউন হ'ব লাগে নি হাঁ চাৰ্জটো চাৰ্জ নলয় বেটেৰী ইমান আপুনি বেয়া বস্তুবোৰ ৰাইজক ডিষ্ট্ৰিবিউট কৰি আছে আমাৰ নিচিনা মানুহক ঠগিব নোৱাৰে ঠগিবলৈ চেষ্টা নকৰিব আমি জানোঁ এতিয়া যেতিয়া নিলোঁ মই দছটা কাষ্টমাৰ আপোনাক ভঙাম আৰু আপুনি তেনেকুৱা বস্তু ৰাইজক নিদিব বুলি মই আশা কৰিলোঁ আৰু নিদিব আৰু মোৰ পইচাটো লগালগ আপুনি মই যাম নহয় এতিয়া শিৱসাগৰলৈ আপুনি মোক ঘূৰাই দিব লাগিব আৰু নিদিলে অন্যথা বেলেগ উপায় লোৱা হ'ব